ডেলিভাৰী বয়জনৰ শ্বাৰ্ট এটা অৰ্ডাৰ দি থৈছিলোঁ শ্বাৰ্টটো দেখোন সময়মতে নেপালোৱেই নহ'ব আৰু বহবালৈ পিন্ধি যোৱা নতুনকৈ এটা দোকানৰ পৰাই আনিব লাগিব নহ'লেতো আৰু বহবালৈ যোৱা নহ'বই নতুনকৈ এটা কিনি অনাই ভাল হ'ব নি বহবা পালেহিয়ে এইটো কেঞ্চেলেই কৰি দিব লাগিব